জীৱনত চবতছে বেছি মই মূল্য দিওঁ সততা সততা লাগিব মানুহক ন্যায় নিষ্ঠা লাগিব ন্যায় লাগিব নিষ্ঠা লাগিব চব কামতে নিষ্ঠা লাগিব আৰু সততা নহ'লে জীৱনত মানুহে উন্নতি কৰিব নোৱাৰে আৰু মানুহে মানুহক বিশ্বাস নকৰে বিশ্বাসটো লাগিব মানুহৰ আৰু আত্মবিশ্বাস আত্মবিশ্বাস নহ'লে একো কাম কৰিব নোৱাৰে আপুনি যদি আত্মবিশ্বাস নাথাকে আপুনি কাৰণ আপোনাৰ নিজৰে বিশ্বাস নাই নিজৰ ওপৰত নিজৰ বিশ্বাস আনিব লাগিব মই সেইটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ কাৰণ আমাৰ কথা হৈছে কি আমাৰ নিজত্ব যদি নাথাকে আমি নিজক বিশ্বাস কৰিব লাগিব আৰু নিজক নিজক নিজক চিনি পাব লাগিব আমি সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ কাৰণ মানুহৰ মূল্যবোধ মূল্যবোধৰ ওপৰতো গুৰুত্ব দিব লাগে আজিকালি আজিকালি মানুহৰ মানৱতাহীন হৈছে মানুহ মানুহে মানুহক ঘৃণা কৰা হৈছে মানুহে মানুহক চিনি নোপোৱা হৈছে চিনি নোপোৱা হৈছে গতিকে মানুহে মানুহে ঘৃণা কৰা হৈছে আজিকালি উচ্চ নীচ্চ এইবিলাক হৈছে মানুহে সমান সমান সকলো সকলোকে সমান দৃষ্টিত চাব লাগে ধৰ্ম ক্ষেত্ৰতে হওক বা ধনী দুখীয়াৰ ক্ষেত্ৰতে হওক চবেই চবকে সম দৃষ্টিত চাব লাগে কাৰণ সেইটো নাচালে কি হ'ব মানুহ সমাজখন ধ্বংস হ'ব সমাজ সমাজত কি হৈছে সমাজত বিশৃংখল সৃষ্টি হৈছে এই বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অন্যতম কাৰ অন্যতম কাৰণ হৈছে মানুহৰ বিশ্বাসহীনতা আৰু মানুহৰ স্খলন এই যিটো মানৱতাৰ স্খলন হৈছে সেইটোত মই একেবাৰে গুৰুত্ব নিদোঁ আৰু মই সৎভাৱে জীৱন যাপন কৰাটোকে বিশ্বাস কৰোঁ কাৰণ সততাই হৈছে মানুহৰ অমূল্য সম্পদ জীৱনৰ অমূল্য সম্পদ আমি সদভাৱে জীৱন যাপন কৰিব লাগে জীৱনটো আমি সদভাৱে উদযাপন কৰিব লাগে উদযাপন কৰিব লাগে কাৰণ কিয় মানুহৰ জীৱনটো কি আৰু খন্তেকীয়া জীৱন কেইদিনীয়া জীৱন কেইদিন বাচি থাকিম আমি গতিকে এই বাচি থকা সময়ত আমি ভাল কাম ভালভাৱে ভালকৈ কৰি যাব লাগিব আৰু এই সমাজত আমি এটা নিজৰ চিনাক্ত ৰাখি যাব লাগিব যে আমি এটা ভাল কাম কৰি গৈছোঁ আমাৰ নিজৰ প্ৰতি মানে কি আমাৰ পদচিহ্ন ৰাখি যাব লাগিব আমি আচলতে যে আমি সমাজত আগবাঢ়ি গৈছোঁ আমি সমাজখন আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত এই কাম কৰিছোঁ গতিকে এইধৰণে আৰু মানুহক কি কৰিব লাগে মানুহক উদ্বোদ্ধ কৰিব লাগে যে সততাত থাকা তুমি আত্মবিশ্বাস ৰাখা তুমি আৰু মানুহক ঘৃণা নকৰিবা এইগিলাখান কথা আপুনি ভাবিব লাগিব আৰু ভাবি পেলাই আমি আগবাঢ়িব লাগিব আমাৰ সমাজখেন নিকা কৰাৰ ক্ষেত্ৰত আমি চবে আমি সমাজখেন নিকা কৰাৰ ক্ষেত্ৰত আমি চবে আগভাগ ল'ব লাগিব আৰু আগভাগ ল'ব লাগিলে আমি নিজে ভাল হ'ব লাগিব আমি নিজে নিকা নহ'লে আমি একো সমাজৰ ভাল কৰিব নোৱৰোঁ কাৰণ আমি নিজে নিকা নহয় আৰু এটা কথা হৈছে যে আমাৰ যিবিলাক আজি যুৱ যুৱপ্ৰজন্ম যুৱপ্ৰজন্মৰ স্খলন যে দেখা পাইছোঁ সেইগিলাখেনৰ ক্ষেত্ৰত আমি আমি সমাজ শুদ্ধ কৰাৰ ক্ষেত্ৰত আমি বিলাকে আমি কাম কৰিব লাগিব কাম কৰিব লাগব কেনেকৈ আমি এটা প্ৰচাৰ প্ৰসাৰ আমি বঢ়াব লাগিব যে মানুহৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে মানুহৰ ভালভাৱে মানুহ থকাৰ কাৰণে মানুহ শিক্ষা দিব লাগে এই ক্ষেত্ৰত আমি সমাজক সচেতন কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ব লাগে কাৰণ আৰু সেই কথাটোৱেই মই বিশ্বাস কৰোঁ বিশ্বাস কৰি মই সমাজৰ কাম কৰাৰ কাৰণে মই সকলোকে উদ্বোদ্ধ কৰোঁ আৰু আৰু কথা হৈছে কি যদি সকলোৱে নিজৰ কথা চিন্তা নকৰি সমাজখনৰ কথা চিন্তা কৰে আৰু জীৱনত যদি ভাল কাম কৰি যায় তেনেহ'লে তেওঁক এদিন মানুহে স্মৰণ কৰিব নহ'লে নকৰে কোন আছিল কোন আমি আছোঁ কোন জন্ম হৈছিলোঁ ক'ত গুচি গ'লোঁ একো চিন চাব নাথকিব সেয়ে আমি নিজৰ দক্ষতাইদি নিজৰ জীৱনৰ কথা বুজি পেলাই আমি সকলোকে ভাল শিক্ষা ভাল উপদেশ দি ভাল মতে জীৱন যাপন কৰাৰ কাৰণে শিক্ষা দিব লাগে কাৰণ আমাৰ চাৰিওকাষে আজি হিংসা আৰু হিংসাই হওক বা এই কি হ'ব আপোনাৰ এইটো যে মানুহে মানে মানুহ মূল্যহীন মানুহৰ মানৱীয়তা মূল্যবোধ একেবাৰে নোহোৱা হৈছে আজি পুতেকে বাপেকক চিনি নেপায় জীয়েকে মাকক চিনি নেপায় এনেধৰণৰ দিন আহি পাইছে কি পাইছে সততা নাই মানুহে বুজি নাপায় বহু কথা ৰিলেশ্যনশ্বিপ ৰিলেশ্যনশ্বিপ মানুহৰ মাক বাপেকৰ লগত কি সম্পৰ্ক কি কথা এইবিলাকো বুজি নাপায় বুজি নাপায় কাৰণে কি হৈছে মানুহ আজি আঁতৰ চববিলাক গুচি গৈছে আজি বাপেকৰ পৰা পুতেক গুচি গৈছে বাপেক মাকৰ পৰা ল'ৰা ছোৱালী গুচি গৈছে কিয় গুচি গৈছে এই যে বুজি নোপোৱাৰ কাৰণে গুচি গৈছে মানুহে মানুহক আৰু চিনি নোপোৱাৰ কাৰণে হৈছে আৰু এই সমাজ ব্যৱস্থাই আমাৰ এইটো কৰিছে গতিকে এই সমাজৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিব লাগিব আৰু সেই কাম কথাকে মই বিশ্বাস কৰোঁ আৰু আমাৰ চাৰিওফালে আমি এটা সুস্থ বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত আমি পদক্ষেপ লৈ এটা সুস্থ বাতাবৰণ সৃষ্টিৰে মানৱৰ উন্নতিৰ কাৰণে আমি কাম কৰি যাব লাগিব এইটোৱে মোৰ কথা